অ হেল্ল' অ হয় কওক অ হয় অ ঠিক আছে বাৰু মই আপোনাক ষ্ট্ৰবেৰী খেতি কৰোঁ আপুনি কৰিম বুলি ভাবিছেনে কি অ অ ঠিক আছে বাৰু মই আপোনাক জনাই দিছোঁ তেনেহ'লে ষ্ট্ৰবেৰী মানে কি হয় মই বেছি বেছি মানে কি হয় বেছি ৰ'দ পৰা জেগাতো দিব নালাগে বা বেছি পানী চানী থকা হেৰিয়তো দিব নালাগে তো সেইবিলাক অলপ চাব লাগে আৰু বেছি মানে পানী চানী দিলে মানে সেই বস্তুটো বেছি হেৰি হ'বলৈ নাপায় ন' ডাঙৰ হ'বলৈ নাপায় বা পানী দিব লাগে কিন্তু জোখতকৈ বেছি নহয় আৰু কমকৈ দিব লাগে অ আৰু ধুনীয়াকৈ মানে চাই চিতি থাকিব লাগে মাটি চাটি দি মেলি সেইবিলাক আৰু ষ্ট্ৰবেৰীটো এনেও ভাল ন' সি বেছি টাইম মানে বেছি দিন নালাগেও খালি তাক বেছি যদি মানে পানী চানী বা বেছি ৰ'দ চ'দ পায় ন' তেতিয়া সি বাঢ়িবলৈও নাপায় ন' ষ্ট্ৰবেৰী তো সেইকাৰণে সেইখিনি আমি লক্ষ্য লক্ষ্য দিব ল লক্ষ্য ৰাখিব লাগিব ভালকৈ আৰু মানে অ নিয়মীয়াকে আমি সিহঁতক চাব লাগিব ষ্ট্ৰবেৰী ডাঙৰ হ'বলৈও বেছি টাইম নালাগে আৰু মানে পতককৈ মৰি যাবলৈও বেছি টাইম নালাগে ন' তো সেইখিনি আমি চাব লাগিব কেনেকৈ কি কৰে মই আপোনাক ভালকে বুজাই দিম বাৰু যিহেতু ষ্ট্ৰবেৰী কথা ক'বলৈ গ'লে বহুতখিনি আহে তো এদিন আপুনি আহিব মই আপোনাক আৰু ভালকৈ বুজাই দিম আ আপোনাৰ এনে কিমানমান মাটি আছে কৰিব পৰা অ তিনি বিঘা মানেই আছে ন' তেতিয়া ঠিকে আছে আপুনি ধুনীয়াকৈ তাত কৰিব পাৰিব আ এনেকৈ অলপ খেৰ চেৰ দি ল'ব লাগে তাত অলপ গোবৰ চোবৰ দিব লাগে সেই একদম জৈৱিক পদ্ধতি টাইপত যদি কৰোঁ নহয় আমি তেতিয়া বেছি ভাল হয় আমাৰ কাৰণে ষ্ট্ৰবেৰী তো সেইবিলাকে আপুনি এদিন আহিব মই আপোনাক বেছি ভালকৈ বুজাই দিম আৰু ঠিক আছে ঠিক আছে